বিশ্বব্রহ্মাণ্ডৰ আন গ্রহত জীৱ আছে বুলি সময়ে সময়ে পৰিলক্ষিত হ'লেও কিছু সময়ত এই কথাবোৰ লুক ঢাকৰ মাজত সাধাৰণ শ্রেণীৰ জনসাধাৰণৰ পৰা লুকুৱাই ৰখা হয় মই বৈজ্ঞানিকসকলৰ মতে অন্য গ্রহতো জীৱৰ আছে বুলি ভাবোঁ আৰু কিছু ক্ষেত্রত অন্য গ্রহত জীৱ প্রভাৱ বা জীৱন জীৱৰ জীৱন যাপন নাই বুলিও ভাবোঁ যিহেতু মই এজন বিজ্ঞানী নহয় সেইমতে বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা সকলো জ্ঞান অর্জন কৰা নাই যেতিয়া বিজ্ঞানীসকলে আগবঢ়োৱা মতামত অনুসৰি এতিয়ালৈকে অন্য গ্রহত জীৱৰ কোনোধৰণৰ জীৱন যাপন কৰা বা জীৱন যাপনৰ প্রতিফলন সাধাৰণ শ্ৰেণীৰ লগতে আমাৰলৈকো সেই বাৰ্তাসমূহ বৈজ্ঞানিকসকলে প্রেৰণ কৰা নাই আৰু ৰাজহুৱাভাৱে কোনো মঞ্চত বা কোনো বাতৰিৰ দ্বাৰা বৈজ্ঞানিকসকলে আমাৰ সাধাৰণ শ্ৰেণীৰ জনসাধাৰণৰ মাজত এই বার্তা প্রচাৰ কৰা নাই যে অন্য গ্রহত বা বিশ্বব্রহ্মাণ্ডৰ অন্য গ্রহত কোনোধৰণৰ জীৱৰ জীৱন যাপন আছে বুলি সেইবাবে মোৰ দৃষ্টিকোণৰ পৰা অন্য গ্রহত জীৱৰ জীৱন যাপন তথা তেওঁলোকৰ অস্তিত্ব আছে বুলি মই ভাবিলেও

ধাৰণাটো বর্তমানলৈকে এক ৰহস্যমূলক কথা হিচাপেই ধৰিব পৰা যায় অন্য গ্রহত জীৱন যাপন থকাৰ হ'লে আমাৰ পৃথিৱীৰ বিভিন্ন দিশৰ বিভিন্ন দেশৰ চুকৰ চুক কোণ তথা বৈজ্ঞানিকসকলে সেই দেশৰ বৈজ্ঞানিকসকলে ৰাজহুৱাভাৱে প্রকাশিত কৰিলে হয় যে অন্য গ্রহতো জীৱ আছে বুলি বর্তমানলৈকে তেওঁলোকে কোনোধৰণৰ বার্তা আমাৰ মাজত প্রেৰণ কৰা নাই যিহেতু মই এজন সাধাৰণ মানুহ চাব গ'লে অন্য গ্রহত জীৱ আছে বুলি ধৰিলেও যিহেতু তেওঁলোকে ৰাজহুৱাভাৱে কোনো প্রকাশ কৰা নাই যে অন্য বিশ্বব্রহ্মাণ্ডৰ অন্য গ্রহতো জীৱ আছে সেইবাবে এক মোৰ বাবেও ৰহস্যকৰ ঘটনা হৈ আছে যে বিশ্বব্রহ্মাণ্ডৰ অন্য গ্রহত জীৱ আছে নে নাই সেইবাবে মই এই কথাটো একভাৱে ক'ব গ'লে আছে বুলি ধৰিলেও বর্তমানলৈকে সঠিক নহয়